হেল্ল' অকণমান বহি আছো

অঁ এই অকণমান জিৰাই লৈছোঁ অঁ অঁ খালোঁ হেৰি নহয় এতিয়া স্বাধীনতা দিৱস পাইছেহি নহয় অঁ মই স্কুলতে অকণমান আলোচনা কৰিম বুলি ভাবিছিলোঁ তাৰ পিছত আকৌ সেই কথাটো উলিয়াম উলিয়াম বুলি থাকি গ'ল এতিয়া দুইজনীয়ে পাতি চাওঁচোন

অঁ অঁ

অঁ তাৰ পিছত অঁ আকৌ অঁ আকৌ কাৰ্যসূচীখনো বনাব লাগিব নহয় ৰাতিপুৱা সাতটামান বজাৰপৰা চাফাই অভিযানটো চলাব লাগিব

কি অঁ তাৰ পাছত হেৰি নহয় আকৌ আজিকালি স্কুলবিলাকত খুব প্ৰতিযোগিতা পাতে নহয়

পাৰিব পাৰিব অঁ তাৰ পিছত আকৌ প্ৰতিযোগিতাও পাতিব লাগিব প্ৰতিযোগিতা দুটামান পাতিব লাগিব তেতিয়াহে ল'ৰা ছোৱালীবিলাকৰ উৎসাহ হ'ব আকৌ ভাৰত স্বাধীন কৰা মহান ব্যক্তিসকলৰ বিষয়ে দুআষাৰ আলোচনা কৰিব লাগিব অঁ অঁ আৰু লঘু আহাৰ এটাও যোগাৰ কৰিব লাগিব অঁ আন কেইবছৰতকৈ এই বছৰ বেছি ভালকৈ কৰিব লাগিব আকৌ দিনে দিনে উন্নত হৈ আহিছে ন অঁ হেড মাষ্টৰে আকৌ পইচা খৰচ কৰিব পাৰে নে নোৱাৰে অঁ নহয় কমিলে মানে আমিও অলপ কমিলে মানে আমিও অলপ যোগাযোগ কৰিব লাগিব দিব লাগিব অকণমান

তাৰ পিছত গাঁৱৰ বয়সিয়াল মানুহ দুজনমানক মাতি দিব লাগিব সেইখন যোনখন স্কুলখন যেতিয়া সেই গাঁৱৰ মানুহে প্ৰথমে প্ৰতিষ্ঠা কৰিছে সেইকাৰণে গাঁৱৰ মানুহকে মাতি দিব লাগিব দুজনমান বয়সিয়াল মানুহ অঁ অঁ সম্বৰ্ধনা অনুষ্ঠানটো পাতিবই লাগিব

অঁ

আৰু কিবা আছে নেকি আপুনি উলিয়াওকচোন মই আকৌ পাহৰি থাকোঁ নহয়

ক'ব লাগিবতো আকৌ হেড ছাৰে ক'বই বাৰু হ'লেও বাৰু আমি চবে এষাৰ এষাৰ ক'ব লাগিব

অঁ সেইদিনাখনলৈ আমি অভিভাৱকসকলক জনাই দিম আকৌ চবে চবেই আহিব লাগিব বুলি হ'ব তেনেহ'লে ন নে আৰু কিবা ক'ব নি অঁ অঁ সেইবিলাক হ'ল